এক শাওন দুহেজাৰ ন সাত ফাগুন দুহেজাৰ সাত ন জেঠ দুহেজাৰ দুই ছয় ব'হাগ দুহেজাৰ দহ একৈছ জুন দুহেজাৰ তেইছ